এই বছৰটোত মই অহা যোৱা বছৰতকৈ এইবাৰ অলপ বেছি আমি লাভৱ মই লাভৱান হৈছোঁ কিয়নো প্ৰথম বছৰত আমি এই নিয়ম নীতিবিলাক নাজানিছিলোঁ সেইকাৰণে আমি বহুত লোকচানো হৈছিল কিন্তু এইবছৰ আমি যেতিয়া হাঁহ কুকুৰা পুহি লাভ গম পালোঁ যে এনেকুৱা ধৰণৰ এই এই সময়টোত আমি হাঁহ কুকুৰা পুহিলে লাভৱান হ'ব পাৰিম কিয়নো বছৰেকৰ আমাৰ বিহুৰ সময়ত আমি প্ৰায় হাঁহ কুকুৰা মানুহে আমাৰ ঘৰৰ পৰা মানে নিব নিয়াত সুবিধা হয় আমাৰ আমি বজাৰ মানে বেছি নিবলগীয়া নহয় আৰু ঘৰৰ পৰাই আমাৰ হাঁহ কুকুৰাবিলাক নি সোনকালে শেষ কৰিব পাৰোঁ আৰু বেমাৰ আজাৰৰ কাৰণে ভয় বুলি আমি প্ৰায় ডাঙৰ হোৱাৰ লগে লগে মানে দু ডেৰ কেজি বা এক কেজি ওপৰ হোৱাৰ লগে লগে আমি হাঁহ কুকুৰাবিলাক বিক্ৰী কৰি দিওঁ মানুহৰ দৰকাৰ হ'লে আমাৰ নিয়েহি নিয়াৰ পিছত আমি দামৰ অনুযায়ী আমি দাম লৈ মানে যিমান অনুপাতে আমি দাম পাবলগীয়া হয় সেই অনুপাতত আমি হাঁহ কুকুৰাবিলাক বিক্ৰী কৰি দিওঁ আৰু তেনে অৱস্থাত আমি যেতিয়া হাঁহ কুকুৰা নিবলৈ আহে সেই সময়টোতে আমি হাঁহ কুকুৰা বিক্ৰী নকৰিলে আমাৰ থৈ দিলে মানে ডাঙৰ হ'ব বুলি থাকিলে আমাৰ বেমাৰ আজাৰৰ কাৰণেও ভয় থাকে সেইকাৰণে আমি হাঁহ কুকুৰা বছৰেকৰ বিহুৰ সময়ত আমি বেছি লাভৱান হ'ব পাৰোঁ লাভৱান হৈ মানে বিহুতে আমি বিক্ৰী কৰি দিওঁ আৰু প্ৰায় মাঘৰ বিহুত বা বহাগৰ বিহুত হাঁহ মানুহে বিচাৰে কিন্তু প্ৰেচাৰৰ কাৰণে হাঁহ বি বিক্ৰী কৰি নিনিব নিয়া কম হ'লে আমি লোকেল নিজৰ কুকু ঘৰৰ কুকুৰা পুহোঁ ঘৰৰ কুকুৰাবিলাকেই আমি লোকেল কুকুৰাবিলাক প্ৰায় বিক্ৰী হয় তেনেকুৱা ধৰণৰ আৰু কিছুমান বিহুৰ কাৰণে আমাৰ হাঁহ দৰকাৰী সেই হাঁহবিলাক আমি গাঁৱৰ ঘৰৰ পৰাই নিয়ে তেনেকৈ আমি কেজি কেজিৰ ছিষ্টেমত আমি বিক্ৰী কৰোঁ হাঁহো ঘৰৰ পৰাই লৈ যায় কুকুৰাও তেনেকৈ নিয়ে ব্ৰইলাৰ কাটি কিনে বিক্ৰী কৰোঁ আৰু সেই ব্ৰইলাৰ দোকানৰ পৰাই আমাৰ গাঁৱৰ ৰাইজে বা বেলেগ বেলেগ মানুহে আহি মানে দোকানৰ পৰাই লৈ যায় প্ৰায় কিছুমান গোটা কৰিও লৈ কিনি নিয়ে কেজি চিষ্টেমতেই সেই তেনেধৰণৰ আমি হাঁহ কুকুৰাত লাভৱান হ'ব পাৰোঁ আৰু এতিয়া আগৰ প্ৰথম অৱস্থাত আমি যেতিয়া নাজানিছিলোঁ তেতিয়া আমাৰ বহুত লোকচান হৈছিল কিন্তু এতিয়া আমি প্ৰায় জনা কাৰণে এই হাঁহ কুকুৰাবিলাক আমি অলপ ডাঙৰ হোৱাৰ পিছতে আমি মানে ডেৰ দুই কেজি হোৱাৰ লগে লগে আমি হাঁহ প্ৰায় দুই কেজিয়ে হয় খুব কম অৱস্থা হেৰিয়ে হাঁহে দুই কেজি হয় কুকুৰা কিন্তু ব্ৰইলাৰ আমি ব্যৱহাৰ কৰা নহয় ইমান হাঁহহে বা লোকেল কুকুৰাৰ ওপৰত আমি ভিত্তি কৰি এই ফাৰ্ম আমি খোলা হৈছে সেইকাৰণে আমি ঘৰৰ পৰাই সেই হাঁহ কুকুৰাবিলাক নি বিক্ৰী কৰোঁ ঘৰৰ পৰাই আমি হাঁহ কুকুৰা বিক্ৰী কৰোঁ সেই তেনেধৰণে বেপাৰী হওক বা বজাৰত নি হোটেলত আমি নিজৰ ঘৰৰ পৰাই নি তাত বিক্ৰী কৰি দিওঁ তেনেধৰণে আমি হাঁহ কুকুৰাত লাভৱান হ'ব পাৰিছোঁ আৰু সেই তেনেধৰণে এই এতিয়া যেনেধৰণে কৰি গৈছোঁ ঠিক তেনেধৰণে আমি পিছলৈ এই কাম কৰি গ'লে আমি নিজে উন্নতি হ'ব পাৰিম সেই বুলি ভাবি আমি এই কামত পিছপৰি দিয়া নাই এই আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ তাৰোপৰি এতিয়া ব্ৰইলাৰো আমাৰ কিছুমান ক্ষেত্ৰত ইমান লোকচান নহয় কিয়নো আমাৰ বইলাৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ ব্ৰইলাৰটো অলপ খুব সঘনাই মানে বেমাৰ আজাৰ হ'ব বুলি ভয়ত আমি হাঁহ ব্ৰইলাৰ পোহা নহয় কিন্তু কুকুৰা বা লোকেল কুকুৰা বা হাঁহবিলাক আমি খুব সহজতে বিক্ৰী কৰিবও পাৰোঁ সেইকাৰণে আমি এইখিনি যত্ন কৰি আমি ডাঙৰ কৰিয়ে সোনকালে বিক্ৰী কৰা তাৰ চেষ্টা কৰি থাকোঁ আৰু বিক্ৰীও হয় তেনেধৰণে এই হাঁহৰ যেতিয়া পোহপাল কৰি হেৰি কৰিছোঁ সেয়ে তেনেধৰণে আমি যেনেকৈ ডিমাণ্ড কৰিব পাৰোঁ আৰু তেনেধৰণৰ ডাঙৰ কৰিব পৰা হয় সিমান সোনকালে আমি দাম দৰ লোৱা হয় আৰু দামো পোৱা হয় হাঁহ কুকুৰা ঘৰো তেনেধৰণে চাফ চিকুণ কৰি যা যতনাই যিখিনি সুবিধা দিব পাৰোঁ আমি তেনেধৰণে এই হাঁহ কুকুৰাবিলাক অতি সোনকালে ডাঙৰ হয় কাৰণে আমি লাভৱান হ'ব পাৰিছোঁ আৰু যদি পিছপৰি যাওঁ আমি বা পিছত দিম বুলি থাকিলে দানা পানী হাঁহ কুকুৰাই খাব নাপালে হাঁহ কুকুৰাও সৰু হৈ যাব আৰু অতি সোনকালে বেমাৰ আজাৰে পাব বুলি আমি চিন্তা কৰোঁ সেইকাৰণে আমি নিয়ম অনুযায়ী হাঁহ কুকুৰা দানা পাত্ৰ বা কিবা কিবি দি মানে ডাঙৰ কৰিব বা ভিটামিনো মাজে মাজে দিব পৰা হয় লাগে সেইকাৰণে আমি হাঁহ কুকুৰা অতি সোনকালে ডাঙৰো হৈছে আৰু কৰি আছোঁ তেনেকুৱা ধৰণে এইখিনি পোহপাল দি আমি যি ধৰণে ঘৰ চলাই আছোঁ তেনেধৰণে এতিয়া এই হাঁহ কুকুৰাবিলাকো আৰু তেনেধৰণে ডাঙৰ হৈছে